আমাৰ ঘৰৰ চৌপাশ স্বাস্থ্যসন্মত ৰাখিবলৈ মই আৱৰ্জনা পেলোৱা ঠাই এখন ৰাখিছোঁ তাত ঘৰৰ গোটেই জাবৰখিনি পেলোৱা হয় ৰাতিপুৱা উঠি চোতালখন সাৰি দিয়া হয় লগতে পানী ছটিওৱা হয় যাতে ধূলিসমূহ ঘৰৰ ভিতৰত নাহক আৰু আৱৰ্জনাসমূহ আৱৰ্জনা পেলোৱা ঠাইলৈ ৰাখি দিয়া হয় আৰু ঘৰৰ আশে পাশে মই গছ গছনি ৰুইছোঁ সেইসমূহে ঘৰৰ চোতালখন ধুনীয়া হৈ পৰে আৰু মানুহে দেখোঁতেও ভাল লাগে যে ইমান ধুনীয়াকৈ থৈছে চোতালখন আৰু চাফা কৰি ৰাখোঁ যাতে স্বাস্থ্য ভাল হৈ থাকে মানুহৰ লেতেৰা কৰি দিলে বহু বেমাৰ হয় বেমাৰৰ কাৰণে মানুহৰ বহু নষ্ট হয়